শোণিতপুৰ জিলাখনত নিয়োজন আৰু জীৱিকাৰ মূখ্য উৎস হৈছে কৃষি উদ্যোগ সেৱা স্বনিয়োজন চৰকাৰী চাকৰি কিন্তু সকলোতকৈ বেছি মানুহ কৃষিৰ লগতেই জড়িত হৈ আছে বুলি ক'ব পাৰি আৰু ব্যক্তিগতখণ্ডৰ চাকৰিতকৈ আজিকালি মানুহে চৰকাৰী চাকৰি বেছি পছন্দ কৰে চৰকাৰী চাকৰিত দৰমহাৰ পৰিমাণো কিছু বেছি থাকে আৰু আমাৰ জিলাখনত নিবনুৱাৰ সংখ্যাও বহুত বেছি হৈছে লক্ষ্য কৰিছোঁ আপোনালোকক মই এটাই পৰামৰ্শ দিওঁ যে চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি নিজেই কিবা এটা কৰিবলৈ চেষ্টা কৰক তেনেহ'লেহে আপুনি জীৱনত সফল হ'ব পাৰিব